মই মোৰ মোবাইলত নিউজৰ ফিডসমূহ পঢ়োঁ আৰু মই টুইটাৰত টাইমছ অফ ইণ্ডিয়া ইণ্ডিয়া টুডেৰ নিচিনা ডাঙৰ দুটামান চেনেল চাবস্ক্ৰাইব কৰি ৰাখিছোঁ যিখিনিৰপৰা মই বহুত বাতৰি বহুততকৈ আগতেই পাওঁ আৰু সেইবিলাকত বেলেগ প'লটিকেল পাৰ্টিৰ ইমান ইনফ্লুৱেঞ্চ নাথাকে কাৰণে আমি শুদ্ধ বাতৰিয়ো পাওঁ